আমাৰ গাঁৱত জলসিঞ্চনৰ ব্যৱস্থা আছে আমাৰ ইমান ব্যৱস্থা আছে যদিও বৰ সুচল নহয় যদিও সেই ব্যৱস্থাটো আছে সেই ব্যৱস্থাটোৰ জৰিয়তে আমাৰ বহুখিনি সুবিধা হয় আৰু কেতিয়াবা নহয়ো লগতে খেতিও ভাল হয় পানী দিব পাৰিলে কাৰণ উপযুক্ত পৰিমাণৰ পানী নহ'লে খেতি ইমান ভাল নহয় আৰু উন্নতমান নহয় আমাৰ অঞ্চলৰ সাধাৰণতে বড়ো ধান শালি ধান এনেধৰণৰ শস্য পানীত প্ৰয়োজন হয় তাৰ উপৰিও লাও বেঙেনা শাক পাচলি যেনে কবি বিলাহী আদি সকলোতে পানীৰ প্ৰয়োজন হয়